মানে এখন এল পি এল পি স্কুল আছে অঁ আমাৰ ইয়াত এখন স্কুল আছে এল পি স্কুল তাত মানে বহুত অসুবিধা দামকলৰ পানীটো মানে খোৱা অসুবিধা ডেস্ক বেঞ্চৰ কাৰণে অসুবিধা

স্কুলত ভাত চাউলটো নাহে নাহে কাৰণে ভাত খোৱা অসুবিধাৰ কাৰণে ঘৰলৈ আহে ভাত খাই যায় এনেকুৱা মানে অসুবিধা হৈ থাকে প্ৰায় বিশেষ পানীটো বেছি অসুবিধা হয় দামকলৰ পানীবোৰ ইমান এটা ভাল নহয় আইৰণ আছে সেইটো কাৰণে মানে ঘৰলৈ আহি পানীটো লৈ যায়হি ল'ৰা ছোৱালীয়ে কেতিয়াবা ভাত খাবলৈ নোপোৱা সেইটো মানে ঘৰলৈ গুচি গুচি আহে ঘৰত ভাত খাই যায় কিতাপ বহিও মানে অসুবিধা হয় কেতিয়াবা কিতাপৰ অভাৱত বা ই বহি অভাৱত স্কুললৈ যাব নোৱাৰা হয় ল'ৰা ছোৱালীয়ে ঘৰত আহি আপত্তি কৰে আমিও দিব নোৱাৰোঁ পটককৈ তাৰছত সেয়া আমি দিয়াৰ পিছত তেতিয়া স্কুললৈ যায় বহুত অসুবিধাৰ মাজেৰেহে স্কুললৈ যাব পাৰে সিহঁতি কেতিয়াবা পতি কৰে কিতাপ নাই বহি নাই পেন নাই এনেকৈ যোগ যোগাৰ শিকিব নোৱাৰাৰ বিনিময়ত সিহঁতে বহুত অসুবিধাৰ মাজেৰেহে স্কুললৈ যায় অহা যোৱা কৰে ভাত খোৱা বোৱা ধুৰি মানে অসুবিধাৰ কাৰণে সিহঁতে স্কুললৈ যাবলৈ টান পায় যেতিয়া সুবিধা হয় তেতিয়া সিহঁতে ঘৰৰ স্কুল যায় কেতিয়াবা অসুবিধাৰ কাৰণে স্কুললৈ যাব নোৱাৰে ল'ৰা ছোৱালীয়ে আহি আপত্তি কৰে এইটো নাই সেইটো নাই এনেকৈ আপত্তি কৰে